হেল্ল' কোনে কৈছে অ হয় আপুনি কোনে কৈছে অ অ আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ অ অ অ ঠিক আছে বাৰু মই থুলমুলীয়াকৈ জনাই দিছোঁ অ পুলি পুলি তোমাক চাহপুলি লাগিব নেকি অ অ ঠিক আছে তুমি মোক অ তুমি তোমাক তুমি মোক মোৰ পৰা চাহপুলি নিবা তাৰপিছত জুলাই মাহত বৰষুণ দিয়া টাইমত শুকান চিজনততো পুলিবিলাক মৰি যাব অ প্ৰথমতে হাল বাই ল'বা ট্ৰেক্টৰেৰে মাটি তাৰপিছত দুমাহমান পিছত কি বুলি কয় এইটো ডিছটেঞ্চটো মিলাই দূৰত্ব মিলাই খুটি খুটি পুতি ভালদৰে গাঁত খান্দি তুমি চাহটো ৰুই দিবা তুমি তিনিফুটমান দি দিলে হৈ যাব তিনিফুট নেলাগে আঢ়ৈফুট অ তিনিফুট তিনিফুট নেলাগে আঢ়ৈফুটমান তুমি দূৰত্বটো দিবা বুজিলা অ'কে অ'কে বাৰু কিমান লাগে পুলি মোক জনাব অ মই ৰেদি কৰি থৈ দিম